ভ্ৰমনকাৰী হিচাপে মই সন্মুখীন হোৱা প্ৰত্যাহ্বান কিছুমান আছে তাৰ ভিতৰত এটা মোৰ ক'বলৈ ওলাইছোঁ গাড়ী যিহেতু য'তে ত'তে নৰখাই যাৰ বাবে মোৰ আধা ৰাস্তাত লাগিল জোৰত পেচাব কৰা ধৰা এতিয়া মোৰ অকলে কাৰণেতো গোটেই গাড়ীখন ৰখাব নোৱাৰে তেও মই মনে মনে হেণ্ডিমেনজনক মাতি ক'লোঁ যে দাদা মোৰ জোৰত পেচাব কৰা লাগিছে গাড়ীখন ৰখাই দিয়ক তেওঁ কৈছে দাদা এতিয়াতো আমি যেনে তেনে য'ত ত'ত ৰখাব নোৱাৰো অকণমান ৰখি দিয়ক আপুনি আগত গৈ পেলাই পেচাব কৰিব পাৰিব তেওঁৰ মতে মই অকণ সময় ৰখি দিলোঁ কিন্তু মোৰতো ইমান জোৰত লাগিছে মইতো ৰখিব পৰা নাই আৰু ড্ৰাইভাৰজনক গৈ পেলাই মই যেনে তেনে কৈছোঁ যে আপুনি গাড়ীখন ৰখাই দিয়ক তেওঁ গৈ আগত অলপ সময় ৰখাই দিলেগৈ